হেল্ল' হেল্ল' অঁ মই এই প্ৰতিমা দেৱীয়ে কৈছোঁ অঁ আপোনাৰ কিবা শাক পাচলিৰ দোকান দিয়ে নি আপুনি আপোনাৰ দোকানত কেনেকুৱা ধৰণৰ শাক পাচলি আছে অঁ আপোনাৰ শাক পাচলিৰ দাম কেনেকুৱা

হেল্ল' অঁ শুনি আছো শুনি আছো হেৰি আপু অঁ মোৰ দোকান আছে দোকানত মানে হোল ঠিক আছে অঁ হ'ব বাৰু অঁ অঁ মোৰ দোকান ডাঙৰ ডাঙৰ ময়ো হোলচেলৰপৰাই শাক পাচলি লওঁ অঁ অঁ আপুনি চিজন লৈ কৰেনে শাক পাচলি নাই এনিটাইমে কৰি থাকে

ঠিক আছে আপুনি অৰ্গেনিক ব্যৱহাৰ কৰেনে নকৰে নে কৃতিমভাৱে কৰে ঠিক আছে অঁ অঁ আপুনি কিমান উপকৃত হয় এই শাক পাচলিখিনি বিক্ৰী কৰি আপুনি

ঠিক আছে অঁ

অঁ তেনেহ'লে আপোনাৰ ফাৰ্মলৈ যাম হ'ব দিয়ক ইমানতে ৰাখিছোঁ